মোৰ প্ৰিয় খাদ্য হৈছে জহা চাউলৰ ভাতৰ সৈতে হাঁহ আৰু কোমোৰা মাংসৰ জোল আৰু এই খাদ্যভাগ মই মোৰ ঘৰত খায় ভল পাওঁ